লখিমপুৰ জিলাখনত নিয়োজন আৰু জীৱিকাৰ মুখ্য উৎস বুলি ক'বলৈ হ'লে বিশেষকৈ ব্যৱসায়িক খণ্ডৰ যিসকল লোক আছে তেওঁলোকৰে উদাহৰণ দিব পাৰি কাৰণ বিভিন্ন ধৰণৰ আজিকালি বহুত ভাল ভাল ব্যৱসায়িক প্ৰতিষ্ঠান কিছুমান গঢ় লৈ উঠিছে লখিমপুৰ জিলাত তাৰোপৰি চৰকাৰী চাকৰিৰ প্ৰতিও মানুহৰ আৰোপতো বেছি বুলি ক'ব পাৰি কাৰণ বহুতেই আজিকালি চৰকাৰী চাকৰিৰ প্ৰতি প্ৰিপিয়াৰেচন কৰি থাকে বা এটা চৰকাৰী নিৰ্দিষ্ট চাকৰি পোৱাৰ আশা ৰাখে কিন্তু ইয়াৰ উপৰিও আমি প্ৰাইভেট আজিকালি বহুতো উদ্যোগ অনুষ্ঠান দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান ডাঙৰ ডাঙৰেই হওক বা সৰু সুৰা ব্যৱসায়েই হওক আজিকালি যথেষ্ট ভালকৈ গঢ় লৈ উঠিছে ইয়াৰোপৰিও কৃষিও আছে লখিমপুৰ জিলাত বহুতো কৃষকে কৃষিতে আত্মনিৰ্ভৰশীল হৈ আছে তেওঁলোকে আজিকালি বিজ্ঞানসন্মতভাৱে কৃষিপালন বা পশুপালন মীন পালন আদি কৰিও খুব ভালদৰে উপাৰ্জন কৰি আছে কিন্তু এতিয়াও বিশেষকৈ চৰকাৰী চাকৰিৰ প্ৰতি আজিকালিৰ যুৱক যুৱতীসকলৰ এটা ধাৰণা থকা দেখা যায় তাৰোপৰি বহুতেও বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান এনেকুৱা ধৰণৰ কৰে কিন্তু বিশেষকৈ চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহটো বেছি তথাপিও আগৰ তুলনাত লখিমপুৰ জিলাত বহুতো ব্যৱসায় প্ৰতিষ্ঠান বা এনেকুৱা উদ্যোগ প্ৰতিষ্ঠানৰ উন্নতি ঘটিছে তাৰ ফলত আমাৰ যুৱক যুৱতীসকলে কেৱল চৰকাৰী চাকৰি প্ৰতি যে লক্ষ্য নাৰাখি কিছুমান লোকে ব্যৱসায়ীকভাৱে নিজে কিবা এটা কৰিবলৈ সক্ষম হৈছে বা আগ্ৰহ দেখুৱাইছে আজিকালি